অঁ হৰিদা নিকি বাৰু অঁ ঘৰত আছ নাই ঘৰত আছনে আছ অঁ ভাল ন খবৰ

অঁ অঁ তাৰ পৰা হেৰি নহয় এতিয়া কেনেকে চলিছ হয়

তাকে কথা এটা ভাবিছোঁ এই ইমান এতিয়া বোলো বস্তু পাতিও ইমান দাম চাকৰি বাকৰিও নাই ঘৰত খেতি পথাৰও কৰিব নোৱাৰি আৰু হৈছোঁ হেৰি কথা এটা ভাবিছোঁ এই কথাটো হ'ল কথাটো মানে এনেকুৱা হেৰি মানে আমি ইমান এতিয়া টান হোৱা দেখিছোঁ মানে গতিকে মানে হেৰি গাহৰি ফাৰ্ম এখনকে খোলো বুলি ভাবিছোঁ কেনেকুৱা হ'ব বাৰু অঁ অঁ অঁ গাহৰিটো নো সেই অঁ এই ইহঁতৰ হেৰিহঁতৰ অঁ সেইটো হয় বাৰু এই ইহঁতৰ পিংকু হেঁতে পুহিছিলে আকৌ পাই এই ইহঁতি জানো কেনেকে কি কৰিছিলে মই তেনেকে ফাৰ্ম এখনকে খোলো বুলি ভাবিছোঁ অঁ তই মত দিয়নে হয় নহয় অঁ দুইজনীয়ে বোলো গাহৰি ফাৰ্ম এখনকে খুলো খুলি পিনি বোলো তাতে মানে বোলো কিবা এটা মানে উপাৰ্জনৰ পথ হওক বুলি ভাবিছোঁ হয় নহয় বাৰু অঁ আনিব লাগিব ভাল ভাল আনিলেহে আকৌ তেতিয়া ভাল হ'ব অঁ তাকে আকৌ এতিয়া পোৱালি অঁ হয় বাৰু পোৱালি আনিবলৈ গ'লে আকৌ এতিয়া আকৌ হেৰি লাগিব নহয় এতিয়া মূল ধন এতিয়া সেইটো কৰিবলৈ পইচা তোৰ হাতত কিমান আছে অঁ দহ হেজাৰ বিশ হেজাৰ মান হ'ব ওলাবনে হয়নি তোৰ হাতত যদি দহ হেজাৰ আছিলে মোৰ হাতত পোন্ধৰ হেজাৰ মান আছে পোন্ধৰয়ে দহেটো পঁচিছ হেজাৰ হ'ব পঁচিছ হেজাৰটো নহ'ব অঁ সেইকাৰণে ভাবিছোঁ হেৰি কৰোঁ নি বাৰু এই লোন এটাকে লওঁ নি বাৰু অঁ ন নহয় আমি চি এল এফৰ পৰাই লওঁ জানো নাই চি এল এফৰ পৰা আমি এক লাখ টকা এটা লও দুইজয়েনী এই হেৰি কৰো ঊনত্ৰিছ তাৰিখে আমাৰ মিটিং এখনো তাত হ'ব নহয় তাত আমি হেৰি নহয় দৰ্খাস্তখন দিব লাগিব দৰ্খাস্তখন দিব লাগিব আমি মানে এইটো লোন আৰু তেওঁলোকেও ভাল পাব ছাৰহঁতেও ভাল পাব জানো নাই আমি এইটো যদি কৰিবলৈ বিচাৰোঁ ছাৰহঁতে আমাক কৈয়ে থাকে এনেকে আপোনালোকে হেৰি কৰি উপাৰ্জন কৰক বুলি হয় নহয় অঁ দিছে ন গতিকে মানে হেৰি অঁ অঁ অঁ তাত কম পইচা হয় মানে সুতটো তাকে মানে অঁ তাকে ভাবিছোঁ ন দুইজনীয়ে তেতিয়া আমি হেৰি কৰোঁ এই অহা সপ্তাহৰ মিটিঙত মানে আমি কথাষাৰ উলিয়াম উলিয়াই তাৰ পিছত আমি চি এল এফল মানে দৰ্খাস্ত দিমগৈ হয় নহয় দৰ্খাস্তখন দি তাৰপৰা আমি এক লাখ টকা এটা লৈ মানে আমি ধুনীয়াকৈ আমাৰ এইবোৰ জেগাও আছে ইমান ধুনীয়া মাটি আছে তাতে আমি মানে হেৰি কৰিম ফাৰ্ম এখন খোলোঁ বুলি ভাবিছোঁ

ন লাগিব সেয়া তাতে অলপ খৰচ কৰি মানে ধুনীয়াকৈ অঁ অঁ প্ৰথমতে হাফ ওৱালটো দি লৈ বনাই চালি এখন দি ধুনীয়াকৈ দহটামান মানে পোৱালি প্ৰথমতে আনি ল'ব পাৰিলে বেয়া নহ'ব নহয় নে

দামটো আৰু দাম আছে দেই দাম পাঁচ চাৰে পাঁচ হেজাৰ তলত পোৱা নাযাব বুজি পাইছা নে অঁ চাৰে পাঁচ হেজাৰ লাগিব এটা এটা পোৱালিত অঁ পাঁচ দহ পঞ্চাছ হাজাৰ হয় পঞ্চাছ হাজাৰ বুলি ধৰি ল'লো পঞ্চাছ হাজাৰ আৰু পঞ্চাছ হাজাৰ বাৰু এইখিনি অকণমান হেৰি কৰো মেৰাামতি ত্ৰিছ হোজাৰমান টকা আকৌ মেৰাামতিটো কৰোঁ সেইটো হাজিৰা চাজিৰা লগাই ফটোটো বনাই ল'ব লাগিব প্ৰথম

প্ৰথম ঘৰটো বনাই ল'ম সেইটো প্ৰথম ঘৰটো বনাই লৈ তাৰপিছত মানে পোৱালি আনি তাৰপিছতটো দানা চানা আনিব লাগিব তাৰ কাৰণেটো অলপ পইচা থ'ব লাগিব হয় নহয় অঁ অঁ সুধি চাব লাগিব এই টিংকুুৱে পুহিছে টিংকুৱে দেখিছোঁ নহয় সিও দহ বাৰটা গাহৰি তেনেকৈ ইমান ধুনীয়াকৈ বেৰা চেৰা দি লৈছে বনাই লৈছে গঁৰালটো সেই তাক অলপ সুধি চাব লাগিব মই দেখিছোঁ বাৰু তাক মই সুধি চাব লাগিব ভালকে কেনেকে কি লৈছিলে কিমান খৰছাটো যিমান হৈছিলে তাক সুধি ল'ম নহয়নে অঁ অঁ সেইটো তাক সুধি লৈ পিনি তাৰপৰা আমি পইচাটো মানে কৰি আনি আমি মানে ধুনীয়াকৈ মানে এইবাৰ মানে গাহৰি ফাৰ্ম এখন খোলোঁ বুলি মানে ভাবিছোঁ তাৰপৰা মানে আমি কিমান উপকৃত হ'ব পাৰোঁ মানে সেইটো চাওঁচোন যদি আমি সেইটোত ভাল অঁ ভাল হ'ব প্ৰথমতে আমি এইটো কৰি চাওঁ তাৰপৰা তাত যদি আমাৰ ভাল লাভা লাভ হয় তেতিয়া আমি আকৌ পিছলৈ বিশটা আনিম হয় নহয় অঁ সেই ডাঙৰ হওঁতে দিন লাগিব আচলতে এতিয়া খোৱা বোৱা খোৱা ওপৰতে কথা এইটো মুঠতে ভালকে খোৱালে বস্তুটো সোনকালে মানে হেৰি হয় দানাৰ ওপৰতে কথা দানা যদি আমি ভালকে খোৱাব পাৰোঁ মানে বস্তুটো তেতিয়া বাঢ়ে তাৰমানে সেইটো সেই সিহঁতক আমি সুধি চাব লাগিব হয় নহয় অঁ সুধি চাম অঁ তেতিয়া আকৌতো আৰু ভাল হ'ব হয় নহয় পোৱালিটো অঁ পোৱালিটো তেতিয়া আমি পিছত বেচিব পাৰিম এটা এটা তেনেকৈ

জেগাডোখৰ জেগাডোখৰ এই এই তোহঁতৰ পুখুৰী পাৰতে ল'লে বেয়া হ'ব নি সেই ফাললে যে অঁ অঁ সেইটো অঁ এইবোৰ সাৰো হয় হয় নহয় এনে অঁ সেইডোখত ভাল হ'ব সেইডোখৰত মুকলি ন সেইডোখৰত বেৰি দিলে মানে আমাৰ আউ কঠীয়া পৰা জেগাডোখৰো থাকিব আৰু মানে এইফালে আমাৰ যদি এইকেইটা থাকে সেইফালে সিহঁতৰ গু মুত্ৰবিলাকো সেই সাৰ হ'ব সেইডোখৰত সেইফালে কৰিলে বেছি ভাল হ'ব নেকি সেই পুখুৰী পাৰটো হয় নে বাৰু অঁ মই সেইডোখৰ জেগাই পচন্দ কৰিছোঁ ভালকে অঁ ওখ জেগাই লাগে ওখ জেগাই লাগে অঁ অঁ আমি এইটো ধুনীয়াকে হেৰিটো কৰি ল'ম নহয় তলটো একদম পকা কৰি ল'ব লাগিব আকৌ তলটো পকা অঁ পকা কৰি হেলনীয়াকে মানে পানীটো যাবলে হেৰিবোৰ মল মুত্ৰবোৰ যাবৰ কাৰণে মানে হেলনীয়া কৰি ল'ম দিবলৈ কম আৰু মিস্ত্ৰীক কৰি ধুনীয়াকৈ চালিখন পানী নপোৱাকে দি ল'ম হয় নহয় তেনেকে কৰিলে বেয়া হ'ব জানো অঁ এইটো আমি অঁ কষ্টও কৰিব লাগিব হ'ব আৰু ওপৰতে বিচাৰিলে নহ'ব নহয় সেইটো কথা এবাৰ অঁ প্ৰথম এই টকাটো মানে মেনেজ কৰিবলৈ আমাৰ এইকেইটা টকাই নহ'ব এইকেইটা আমাৰ মানে পিছলে এইবোৰ খাদ্য খুৱাবলৈ থ'ব লাগিব আমি মেইন মানে লোন এটা ল'ব লাগিব লোনটো লৈ মানে প্ৰধানকে মানে আমি আহি আনি প্ৰথম মানে সেই ঘৰটো মেৰামতি কৰি লৈ বনাই ধুনীয়াকৈ তাৰপিছতে পোৱালি মানে ভাল জাতৰ মানে বিচাৰি মানে আমি ল'ব লাগিব দহটা নোৱাৰিলেও ধৰা প্ৰথমতে বাৰু পাঁচটা বা ছয়টা হ'লেও ল'ব লাগিব প্ৰথম ট্ৰাই কৰিবলৈ হয় নহয় লৈ ধুনীয়াকৈ হেৰি কৰি লৈ পুহি চাওঁচোন এইবাৰ আমি দুইজনীয়ে দুইজনীয়ে এবাৰ আমি এইটো হেৰি কৰিছোঁ আৰু টাৰ্গেট লৈছোঁ দেই এবাৰ গাহৰি ফাৰ্ম খুলিবলৈ হয় নহয় অঁ অঁ এই কষ্ট অকণমান কৰিব লাগিব আৰু কষ্ট অকণমান কৰিব লাগিব আৰু তেওঁলোকৰ মানে তিনিবাৰ খাবলৈ দিব লাগিব তাৰপৰা মাজে মাজে ধৰক দানা কিনি আনিবও লাগিব ভাল দানা আমি দানা কিনি আনি পিনি ভালকৈ খোৱালেহে ধৰক গাহৰিকেইটা সোনকালে ডাঙৰ হ'ব তেতিয়া আমাৰ লাভ হ'ব সোনকালে যিমান আমি কম দিনত ডাঙৰ কৰিব পাৰোঁ আমাৰ সিমান লাভ কষ্ট আৰু এতিয়া আমাৰ এতিয়া বাৰি বাৰিষা আমাৰ এতিয়া কিমান কচু চচু অঁ কচু চচু কিমান ওলায় পিছে সেইটোৱে আচলতে খোৱাটোৰ লগতে কথা খাদ্যটো যদি আমি ভালকে খোৱাওঁ নহয় তেতিয়া তাৰমানে আমাৰ মানে ছয়মাহতে আমি ধৰক সাত মাহত আমি বেচিব পাৰিম খাদ্য ওপৰতে কথা অঁ তেনতে অঁ

লাগিব অঁ ভেকচিন সেয়া দিয়াব লাগিব ভেকচিন অঁ ভিটামিন দিব লাগিব অঁ লাগিব পেলুৰ কাৰণে অঁ নাই কোৱা আমিও কোৱা নাই এতিয়া হেৰি আকৌ ভাবিছোঁ ওচৰত দেখিছোঁ যে দেখি পিনি ভাবিছোঁ সিহঁতি পাৰিছে যেতিয়া আমিনো কেলে নোৱাৰিম নো আমিও কৰি চাওঁ বোলো সেইটো আকৌ সেইকাৰণে একো মানে সেই এইবোৰ এতিয়া অঁ অঁ পাঁচশ ওচৰা ওচৰি হ'ল হ'ল অঁ গতিকে অঁ তেতিয়াতো আৰু হেৰি হ'ব হয় নহয় লাভ হ'ব মুঠতে আৰু নাই অঁ এটা অঁ পাম আমাৰ এক লাখটোনো কি মানে ভাল দুটা গাহৰি বেছিলে দেখোন এক লাখ আহি যাব বেছিহে আহিব অঁ আমি অঁ তেনেকেও হৈ যায় ভাল জাতৰ আনিলে মানে ভাল জাতৰ আনিব লাগিব ডাঙৰ জাতৰ আনিব মানে কিন্তু পাই যায় দেই এবাৰ সেই ওচৰত এঘৰ হেৰি কৰিছিলে নহয় দেখিছিলোঁ সেই আমাৰ মিনৰ ঘৰ যে সিহঁতৰ ঘৰত সেই এবাৰ দেখিছিলোঁ আশী হেজাৰ পাইছে অ' এটা গাহৰি বেছি অঁ তেতিয়া আকৌ একদম মানে বেছিছিলে কিন্তু আশী হাজাৰ টকা পাইছেও তেতিয়া একদম মানে এনেকুৱা হেৰি লাগিছে অ' আমিও এনেকে পুহিব পাৰিম দেখোন হে মনটোতে মানে তেনেকুৱা ভাৱ এটা আহিছিলে অঁ সেইকাৰণে এতিয়া মানে ভাবিছোঁ আৰু দুইজনীয়া মানে এবাৰ আৰু এইটো মানে হেৰি কৰো মানে টাৰ্গেট লও আৰু গাহৰি ফাৰ্ম এখন অঁ এইটো বান্ধনত থাকে সেই সেইটো ইমান প্ৰ'ব্লেম নহয় ভাল ছাগলীও থাকিব হয় হয় তেনেকে আমি সেই ভাবে এৰাল দিব লাগিব বা কিবা কৰিব দুই এজনী থাকক ছাগলী তাৰ মাজতো আমি দুইজনী হ'লে মানে আমাৰ দিগদাৰ নাই নহয় এতিয়া তই ক'ৰবালে গলে মানে মই থাকিম মই ক'ৰবালে গ'লে তই থাকিবি তেনেকে ধৰ দুইজনী অদলা বদলাকে আমি দানাটো দিব পাৰিম

আৰু সময়মতে ভেকচিনে মাতি আনিলে আমাৰ পশুসখী বাইদেউ আছই অঁ অঁ তেওঁলোকে আমাৰ সহায় কৰিব নহয় অঁ কৈ আছে কালিতো মোক হেৰিয়ে পল্লৱীয়ে পল্লৱীয়ে এইটো মোক হেৰিয়ৰ কথা কৈ আছিলে এই কি বুলি কয় এইটো এইটো কি কয় ধান বনা মেচিন এইটো মিলটো মিলৰ কাৰণে বোলে লোন ল'বনি বুলি মোক সুধিছিলোঁ তাৰ পৰা মই আকৌ তেতিয়া নেলাগে বুলি ক'লোঁ মই বোলো এতিয়া জেগাও লাগিব মানুহো লাগে মানুহও লাগে নহয় সেইটো কাৰণে মানে মই নেলাগে বুলি ক'লোঁ অঁ সেইটোকে আমি এতিয়া মনত ভাবিছোঁ যেতিয়া এইটোকে মানে কৰোঁচোন প্ৰথম অঁ অঁ অ' আই বাৰিষাটো এতিয়া কিমান কচু একদম মানে ধাপে ধাপে ইমান কচু এনেই কাটি কাটি পেলোৱা হয় অঁ সেইবোৰ খোৱালেটো বহুত ভাল বহুত ভাল তাৰ মাজতে কিনা দানা অলপ খোৱাই দিলোঁ ডাঙৰ হৈ আহিবো লাগিব সেয়া এনেদৰে আমি মানে কৰিম বুলি ভাবিছোঁ আৰু এতিয়া দুইজনীয়ে আমি আৰু মানে এতিয়া প্ৰথম এই দৰ্খাস্ত দি মানে হেৰি কৰি লওঁ মানে লোনটো উলিয়াই লৈ লও লোনটো হোৱাৰ পাছতে আমি কামটো আৰম্ভ কৰিম আৰু

অঁ অঁ অঁ প্ৰথমতে

অঁ চাব লাগিব আৰু প্ৰথম আমি লোনটো উলিয়াই লও লোনটো লৈ লৈ তাৰপিছতে আমি এতিয়া কামটো আৰম্ভ কৰি বাৰু হ'ব দেই অঁ ন তেতিয়াহ'লে হ'বনে অঁ সেইটোৱে আমি দুইজনীয়ে ল'লো আৰু দেই অঁ বিজনেছ কৰিম বুলি আমি সিদ্ধান্ত ল'লো আৰু অঁ সেইটোকে মানে ল'লো আৰু হ'ব তেতিয়াহ'লে অঁ হ'ব দেই